মোৰ প্ৰিয় কিতাপখন হ'ল শামুকৰ পেটত মুকুতা কাৰণ শামুকৰ পেটত মুুকুতা আপোনাৰ কিতাপখন ইমানে ভাল আৰু মানে ভিতৰত আৰু মাজত ইমানখিনি কাহিনী আছে আৰু ইমানখিনি বুজিবলগীয়া আৰু শিকিবলগীয়া আছে সেইকাৰণে মোৰ সেই কিতাপখন বহুত প্ৰিয় সেই কিতাপখনৰ পৰা মই ধৰক তাত আপোনাৰ ব্যাখ্য়া কৰা আছে ধৰক এটা শামুকে কিমান কষ্ট কৰি নিজৰ পেটত মুকুতা উৎপন্ন কৰে আৰু সেই মুকুতা পাছত আকৌ কিমান দামত বিক্ৰী হয় সেইদৰে এজন মাকে সেই কিতাপখনৰ মাজেদিয়ে মই গম পাইছো সেইদৰে এজন মাকে নিজৰ পেটত কিদৰে পোৱালি থৈ ধৰক জন্ম হয় আৰু সেই কষ্টৰ মাজেৰে সেই পোৱালিটো এই পৃথিৱীখনত আহি পেলাই বহুতো কষ্ট কৰি ডাঙৰ দীঘল হৈ মাকে পোৱালিটো ডাঙৰ দীঘল কৰি এই সেই পোৱালী পঢ়া শুনা শিক্ষা দি সেই পোৱালীটো ভৱিষ্যতত ডাঙৰ দীঘল হৈ কিবা এটা চাকৰি কৰি যিদৰে মাক বাপেকৰ পালন পোষণ কৰে সেইটো কথা মই সেই কিতাপখনৰ পৰা শিকিব পাৰিছো আৰু এটা দুখীয়া পৰিয়ালৰ ল'ৰা কিদৰে ভৱিষ্যতত গৈ এটা ডাঙৰ মানুহ হয় এটা আৰু এখন ডাঙৰ মানুহৰ ঘৰৰ ভাল পৰিৱেশ নোহোৱা এটা ল'ৰা পাছত গৈ দৰে গৈ পেলাই বেয়া মানুহ হয় সেই কিতাপখনৰ পৰা মই জানিবলৈ পাওঁ আৰু তেনেকুৱা বহুতো ধৰণৰ কথা আছে য'ত ভাল কথাও আছে বেয়া কথাও আছে তথাপিও মই সেই বেয়া কথাৰ মাজৰেদি মই ভাল কথাটো বাছি লৈ বেয়া কথা বাদ দি মই সেই ভাল কথাবোৰ বাছি লৈ মই সেই কিতাপখন পঢ়িছোঁ আৰু সেই কিতাপখনৰ পৰা মই বহু ধৰণৰ কথা শিকিব পাৰিছোঁ